বৰ্তমান সময়ত নতুন প্ৰজন্ময়ে সাংস্কৃতিক প্রথাবোৰ কঠোৰভাৱে পালন নকৰে তেওঁলোকে ওপৰোৱাভাৱে সাংস্কৃতিক দিশটো গ্ৰহণ কৰে আৰু তেওঁলোকে সাংস্কৃতিক যিবিলাক সাজপাৰ সেই সাজপাৰবোৰ অলপ মূলৰপৰা পৃথকভাৱে তেওঁলোকে পৰিধান কৰা দেখা যায় লগতে বিভিন্ন ধৰণৰ সংস্কৃতিৰ ভিতৰুৱা ৰীতি নীতিৰপৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে নৱপ্ৰজন্ময়ে এক অন্য দৃষ্টিৰে নিক্ষেপ কৰা দেখা যায় আৰু তেওঁলোকে বৰ্তমান সময়ত কিছু কিছু ক্ষেত্ৰত সাংস্কৃতিকৰ সংস্কৃতিক মূল্যবোধসমূহ নৱপ্ৰজন্ময়ে হেৰুৱাই পেলাইছে যেন মোৰ অনুভৱ হয় আৰু শিথিল হোৱাৰ শিথিল হোৱাৰো কিছুমান কিছু ক্ষেত্ৰত প্ৰয়োজন আছে যদিও কিন্তু বৰ্তমান সময়ত সময় সাপেক্ষে শিথিল হোৱাটো বেছিকৈ প্ৰয়োজন কাৰণ নৱপ্ৰজন্ময়ে বৰ্তমান সময়ত শিথিল হ'লেহে সমাজখনক নতুন নতুন প্রযুক্তিৰ লগত সাঙোৰ খোৱাই আগবঢ়াই লৈ যাব পাৰিব